আজিকালি যুৱ প্ৰজন্মক খেলত অংশগ্ৰহণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে উৎসাহিত কৰা নহয় কাৰণ ইণ্টাৰনেটৰ যুগ হৈ পৰিছে সৰু ডাঙৰ সকলোৰ হাতত স্মাৰ্টফোন থকা দেখা যায় মোবাইলত নানা ধৰণৰ গে'ম উপলব্ধ আছে বিশেষকৈ ল'ৰাবোৰ মোবাইলৰ গে'মত খেলি ভাত পানী খাবলৈ এৰি দিছে ছোৱালীবোৰ ইউটিউব চোৱাত ৰিল বনোৱাত লাগি খেলা ধূলা কৰিবলৈ পাহৰি পেলাইছে খেলৰ পথাৰবোৰত ৰাইজে গৰু বন্ধা ছাগলী বন্ধা দেখিবলৈ পোৱা যায় ক'বলৈ গ'লে অভিভাৱকৰ দোষ আছে সময় অনুযায়ী ল'ৰা ছোৱালী খেল কৰিবলৈ পথাৰলৈ পঠিয়াই দিব লাগে টি ভি মাধ্যমৰ যোগেদি ল'ৰা ছোৱালী বল খেল ক্ৰিকেট খেল কাবাদি খেল দবা খেল চোৱাত উৎসাহিত কৰিব লাগে